প্ৰথমবাৰৰ বাবে মোৰ ৰান্ধিবলগীয়া যেতিয়া হৈছিল মই যেতিয়া বিয়া হৈ আহিছিলোঁ তেতিয়া মই ভাত তৰকাৰি বনাবলগীয়া হৈছিল তেনে সময়তে মই আকৌ বনাবলগীয়া হৈছিল নিজৰ অভিজ্ঞতাৰে মই চব্জি বনাইছিলোঁ প্ৰথমতে মই খৰিছা চব্জি বনাইছিলোঁ সেইদিনা খৰিছা আৰু মাছৰ লগত তৰকাৰি বনাইছিলোঁ আৰু সকলোৱে একে মানে খোৱাম বুলি ভাবিছিলোঁ আৰু কেনেকুৱা হয় দালি বনাইছিলোঁ দালিও কেনেকুৱা হয় মানে সকলোকে খোৱাই চাম আৰু ভাল হয় নে কি হয় নিজৰ অভিজ্ঞতাৰে দালি বনোৱাৰ পিছত মই আকৌ খৰিছা আৰু মাছ চব্জি বনালোঁ খৰিছা প্ৰথমতে মাছ খৰিছা আৰু চব্জি কুটি পিঁয়াজ নহৰু আদা কাটি ল'লোঁ তাৰ পিছত মাছটো ফ্ৰাই কৰি ল'লোঁ ফ্ৰাই কৰি লোৱাৰ পিছত তেল দি আকৌ পিঁয়াজ নহৰু আদা দিলোঁ দিয়াৰ পিছত খৰিছাখিনি দিলোঁ দি ভাজি কৰি অলপ ৰঙা হোৱাৰ পিছতে মই আকৌ পানী দি অলপ উতলালোঁ উতলোৱাৰ পিছতে ধনীয়া পাত লাষ্টত দিলোঁ দিয়াৰ পিছত অলপ সিজাৰ পিছতে নমাই দিলোঁ নমাই দিয়াৰ পিছতে আকৌ সকলোকে খাবলৈ দিলোঁ সকলোৱে খায় ভালেই পালে দালিও ভালেই পালে সেয়ে মোৰ প্ৰথম মানে নিজৰ অভিজ্ঞতাৰে বনোৱা চব্জি আৰু সকলোৱে খাইও ভাল পালে আৰু মই কাৰো সহায় লোৱা নাই নিজৰ ইচ্ছা মতে নিজৰ অভিজ্ঞতাৰে যিখিনি পাৰোঁ মানে তাকে কৰিলোঁ ভয় ভয়কৈ আৰু জানোচা খাবলৈ বেয়া হ'ব এনেকুৱা লাগিছিল তাৰ পিছত সকলোৱে ভালেই পালে আৰু খায়